অ শুনিছোঁ অ অসমত বিহু মানে আমি তিনি ধৰণে উদযাপন কৰোঁ আ তিনিটা বিহু আছে আমাৰ ব'হাগ বিহু কাতি বিহু মাঘৰ বিহু আ ব'হাগ বিহুত আমি গৰুক গা ধুৱাওঁ গৰুক আমি চাত ব্যৱহাৰ কৰোঁ চাত ব্যৱহাৰ কৰি চাত মাহ হালধি লগাওঁ মাহ হালধি লগাই গৰুক গা ধুৱা গা ধুৱাওঁ তাৰপিছত আমি নতুন পঘা আনি গৰুক হেৰি বান্ধোঁ তাৰপিছত কাতি বিহু হয় কাতি বিহুত আমি চাকি জ্বলাওঁ তু তুলসী তলত চাকি জ্বলাওঁ পথাৰত চাকি দিওঁ তাৰপিছত মাঘৰ বিহু হয় মাঘৰ বিহুত আমি মেজি জ্বলাওঁ আগদিনা উৰুকা ভোজ উৰুকা বুলি কয় উৰুকা ভোজ খাওঁ তেনেকৈ আমি বিহু উদযাপন কৰোঁ হ'ব